মই ভ্ৰমণ কৰিবলৈ শিৱসাগৰ জেগাডোখৰ বাছি লওঁ কাৰণ তাত পুৰণি দিনীয়া কীৰ্তিচিহ্ন যেনে ৰংঘৰ কাৰেংঘৰ শিৱসাগৰ শিৱসাগৰত শিৱদৌল জয়সাগৰত জয়দৌল আৰু জয়সাগৰ পুখুৰী জয়সাগৰ আকৌ তাত পিকনিক খাবলে বহুতো জেগা আছে পিকনিক খোৱা ফিল আছে তাৰ ওচৰতে পিকনিক যদি খাব মন নাই তাৰ ওচৰতে ৰেষ্টুৰেণ্ট আছে হোটেল আছে আমাৰ মোৰ মোৰ লগত মোৰ মানুহজন মোৰ ঘৰৰ মা দেউতা মোৰ শহুৰ শাহু আৰু মোৰ ল'ৰা ছোৱালীৰ লগত গৈ আমি পিকনিক খাব গৈছিলোঁ গৈ সেনে ডিব্ৰুগড় জগন্নাথ মন্দিৰ সোমাই আহিলোঁ জগন্নাথ মন্দিৰত সেৱা জনাই ওলাই আহোঁতে মোৰ বন্ধু কপিলক লগ পালোঁ কপিলক লগ পাই তাৰ লগত চাহ খালোঁ চাহ খাই কেনে ওলাই আহি আকৌ বগীবিল দলঙত উঠি ফটো মাৰিলোঁ বগীবিল দলং দলং দেখা নাছিলোঁ এনেকে চাবগৈ বগীবিধ দলংত গৈ ভাল লাগিলে পিকনিক খাই আৰু জয়সাগৰ জয়সাগৰ পুখুৰীটো দেখা নাছিলোঁ গৈ দেখি বহুত কম ভাল লাগিলে কাৰণ সেনেকুৱা ফুৰি দেখা নাইতো মই ভাল লাগিলে আৰু আপোনাৰ কাৰেংঘৰ চালোঁ ৰংঘৰ চালোঁ এনে মই শিৱসাগৰ জেগাডোখৰ পিকনিক খোৱা জেগা বুলি মই বাছি লওঁ কাৰণ তাত বহুতখিনি পুৰণি আহোম দিনৰ বস্তু কীৰ্তিচিহ্ন বহুতো পোৱা যায় কাৰণ মই য'তে যাব বিচাৰোঁ তাত পুৰণি কীৰ্তিচিহ্ন যেনে মোৰ ল'ৰা ছোৱালীয়ে দেখি কিবা এটা যে শিকক কিবা এটা যে লাভ হওক মই সেনেকুৱা জেগাত গৈ ভাল পাওঁ যেনে শিৱসাগৰলে গ'লোঁ এতিয়া জয়সাগৰ পুখুৰীটো দেখিলে মোৰ ল'ৰাই মোৰ জয়সাগৰ শিৱদৌল দেখিলে কাৰেংঘৰ দেখিলে তলাতলঘৰ দেখিলে আকৌ ৰেষ্টুৰেণ্টত গৈ চাহ খালোঁ ৰাতিপুৱা ঘৰৰ পৰা সোনকালে যাওঁতে চাহ তাহ নোখোৱাকে গ'লোঁ যে চাহ খালোঁ চাহ খাই কিনে আকৌ ওলাই গ'লোঁ কাৰেংঘৰলে কাৰেংঘৰ চোৱাৰ পাছত চালোঁ ডাইৰেক্ট গাড়ীত উঠি গ'লোঁ আমি জগন্নাথ মন্দিৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰলে গ'লোঁ ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ গাঁৱতে বগীবিল দলঙৰ ওপৰেদিয়ে গ'লোঁ তাত ফুৰিবলৈ গৈ খুব ভাল লাগিল ডিব্ৰুগড় হোটেল এখনতে সোমাই আমি গৈ পাওঁতে এটা দেড়তা বাজিলে সোমাই আমি ভাত পানী খালোঁ ভাত পানী খাই মেলি ওলাই আহোঁতে মোৰ বান্ধৱী ৰশ্মীক লগ পালোঁ স্কুলীয়া দিনৰে লগৰ ৰশ্মীক লগ পালোঁ ৰশ্মী ৰশ্মী মোৰ দৰে বিয়া হ'ল বিয়া হৈ মানে তায়ো যে আমি যোৱা জেগাডোখৰতে ফুৰিব গৈছে সেই সেইটো কথা ভাবিয়ে ভাল লাগিছে তাৰ কাৰণ আমি যে যোনডোখৰ জেগা ফুৰিবলৈ গৈছোঁ তেহেঁতেও যে সেইডোখৰ জেগা প্ৰিয় সেইটো শুনিয়ে ভাল লাগিছে তাৰ পৰা আমি ৰেষ্টুৰেণ্টত সোমাই চাহ কফি খালোঁ খাইকেনে ওলাই আহি গাড়ীত উঠি আহিলোঁ ঘৰৰ ফালে উভতিছোঁ ঘৰলে উভতি আহিছোঁ আহি আহি আকৌ আমাৰ ঘৰৰ ওচৰে তিনি চাৰি কিলোমিটাৰ দূৰত কমলাবাৰী আছে কমলাবাৰীত সোমালোগে কমলাবাৰীত কমলাবাৰী গঁড় হাতী পাৰ্ক আছে পাৰ্কত ল'ৰা ছোৱালী খেলিবলৈ জোলনা ইত্যাদি ইত্যাদি বস্তু খেলা বস্তু আছিলে বা ল'ৰাবোৰে আৰু মই ফুৰিবলৈ গৈ বহুত কম মনটো ভাল লাগিলে কাৰণ সেনেকেতো সদায় যোৱা নহয় এনে কিবা এটা পাৰ্টি চাৰ্টি পোৱাসকলেহে যাবলৈ হয় এনে গ'লো ফুৰি আহিলোঁ আকৌ নতুনকে এতিয়া আঠখেল কমলাবাৰীৰ ওচৰতে ইকো পাৰ্ক খোলা ইক' পাৰ্কতো সোমালোঁ সন্ধিয়া হ'ল আহিবৰ সময়ত আহিব অহা সময়তে গাড়ী পাম পামচাৰ হোৱাত অকন সময় ৰখিলোঁ দলঙৰ ওচৰতে ৰখি তাতো অলপ সময় হ'ল মোৰ মোৰ দেউতাই মেকানিকলে ফোন কৰিলে মেকানিকলে ফোন কৰাৰ পাছত মেকানিক আহিলে আহি পোৱাতে বহুতকন দেৰি হ'ল দেৰি হোৱাত মোৰ ল'ৰা আকৌ যে সি আকৌ যে ক'ৰবাত ঘূৰিবলে যাব সেনেকুৱা আগতে আমনি কৰিলে বেছি দূৰ নহয় মানে আকৌ উভতি গ'লো ইকো পাৰ্কলে ইকো পাৰ্কলে উভতি গৈ ইকো পাৰ্কত মানে যি চাংঘৰ লিখা আছে ঘৰ দেখিবলে পায় চাংঘৰ মানে দেখিলেই বেছি ধুনীয়া মানে মই সেনেকে আমাৰ গাঁৱত যে এনেকুৱা চাংঘৰ দেখি পাবলৈ নাই পাৰ্কলে গৈ চাংঘৰ মই বেছিকে ভাল পালোঁ সেই শিৱসাগৰত শিৱদৌল ৰংঘৰ কাৰেংঘৰ আগৰ দিনৰ আহোম দিনৰ বস্তু যিহেতু মই সেইবোৰ বেছি ভাল পালোঁ খালী মোৰ ল'ৰা ছোৱালীয়ে পাৰ্কত সোমাই শিৱসাগৰ আনন্দ আনন্দৰাম পাৰ্কত সোমালে সোমাই কেনে তাত বাৰে বাৰে যে যাওঁ যাওঁ সেনেকুৱা কথা কৈ আছে তাপা মই মই মই যেন আকৌ তাতে গৈ যাম আকৌ তাতে যে কিবা এটা গৈ হোটেলত গৈ যে আকৌ কিবা এটা ভাত খাম বা চাহপানী খাম এনেকুৱা গতে লাগিছে কাৰণ হোটেলৰ খানাবোৰ খাবলে ভাল অকণ খানা খাবলে ভাল আৰু তাৰ ওচৰত ৰংঘৰ মুখামুখিকে থকা হোটেলত যি বিচাৰে তাকে পোৱা যায় যেনে পানী বটল পানী বটল মই পালোঁ

লৰাই চিপছ খাওঁ কৈছে চিপছৰ পেকেটো পতকনে পোৱা যায় জেগাডোখৰত তাৰমানে যিটো গাড়ীৰৰ পৰা নামি পতকনে দোকানেই পাওঁ বা দোকানেই দোকান এইবোৰ জেগাত যেনেকে গ'লে গাড়ী গাড়ীৰ পৰা নামি মানে গাড়ীত উঠি হ'লেও দোকান দোকান বা হোটেল বিচাৰি ফুৰিব লগা হয় কিন্তু ছিৱসাগৰলে গ'লে মানে ইমানখিনি বা সিমান গাড়ী লৈ ঘূৰি দোকান বিচাৰি ফুৰিব নালাগে বা হোটেল বিচাৰি ফুৰিব নালাগে গ'লো গৈ তাৰমানে হোটেল বা এইবোৰ কাপোৰৰ দোকান যিয়ে নহওক শিৱসাগৰত এভেইলেবুল সেনে মই শিৱসাগৰখন বেছি ভাল পাইছোঁ